শইকীয়া জুৱেলাছ হয়নে অঁ মই মানে বিয়াৰ বাবে এটা সোণৰ আঙুঠি বনাবলৈ দিম বুলি ভাবিছিলোঁ এনেই আপোনালোকৰ সোণৰ এনেই তোলা কেনেকুৱা হৈ আছে বাৰু এতিয়া

অঁ মই মানে হেৰি আঙঠিটো অকণমান পাঁচ অনামানৰ সোণৰ হ'লেই হ'লহেতেন পাঁচ অনামানৰ সোণৰ হ'লেই হ'লহেতেন এতিয়া হেৰি আপোনালোকে এতিয়া অঁ অঁ মই বিয়াৰ বাবেহে অৰ্ডাৰ দিছোঁ ছোৱালীজনীৰ বিয়া হয় তাৰ পৰা মই মানে আৰু দুটামান অঁ আৰু দুটামান মই গহনা বনাম বুলি ভাবিছিলোঁ তাৰ পিছত সদ্যহতে মই এতিয়া বৰ্তমান আঙুঠিটোকে বনাওঁ মানে অঁ এতিয়া

পাছৰ বস্তুখিনি মই লগতে অৰ্ডাৰ কৰিম এতিয়া মোক বৰ্তমান আঙুঠিটো দিলেই হ'ব তেতিয়াহ'লে অঁ অকণমান কমাব নোৱাৰে নেকি হ'লেও আৰু অঁ হ'ব তেতিয়াহ'লে মই এনেই দহ হাজাৰমানতে পাৰিলে এটা দিব আৰু অঁ হ'ব